অঁ কি ক ক'ব অঁ এই মাছ কেনেকুৱা ধৰণৰ পোৱা যায় তাত অঁ অঁ লাগিছিলে দামটো কিমানমান হ'ব অঁ কিমান টাইমত গ'লে পোৱা যাব অঁ অঁ একদম সঁঁচা লোকেল হয় অঁ অঁ ঠিক আছে বাৰু এইটো অনলাইন কেজি কিমানকৈ হয় অঁ অঁ পাঁচ কেজিমান লাগিছিলে অঁ অঁ ঠিক আছে বাৰু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 অঁ অঁ অঁ অঁ ঠিক আছে অঁ হ'ব যিকোনো সময়ত গ'লেই হৈ যাব অঁ অঁ ঠিক আছে মই যাম বাৰু আনিবলৈ